অঁ বৰষা বা অঁ মই বৰগাঙৰ পৰা কৰিলোঁ মীনা মীনা মিশ্ৰ হয় ভালনে আছোঁ আৰু বাকী বিহু নাচিছে নাই অঁ দেখিছোঁ আৰু সেইদিনা আহিছিলা আমাৰ ইয়াত বৰগাঙত ৰাসত বৰগাং ৰাসত অঁ অঁ তোমাক দেখিছিলোঁ তাকে মাতিম ভাবিলোঁ মই তাপা মতা নহ'ল তুমি ইফালে আছিলা যে সেইকাৰণে নামাতিলোঁ আৰু তাকে অঁ অঁ তাৰমানে মাতিম বাৰু দেখিলে বৰগাঙত অঁ হয় অঁ অঁ তাকে মানে অঁ হয় তাকে মানে আমাৰ ইয়াত থিয়েটাৰ এখনত মানে কৰিম বুলিছিলোঁ হেঙুল থিয়েটাৰ অঁ অঁ তাকে মানে তোমাক মতাৰ কথা কৈছে মানে ঠিক হোৱা নাই বাৰু এতিয়া মই কমিটিৰ লগত কথা পাতিম বাৰু অঁ অঁ মই এই আছোঁ এনেই অঁ মই পহি অঁ অঁ পঢ়ি আছোঁ অঁ হয় হয় মই বি এ পঢ়ি আছোঁ অঁ মোৰো ভাল লাগিল সদায় মাততো অঁ তেতিয়া দেখিছোঁ তোমাক অঁ সৰুৰ পৰা তোমাৰ ভিডিঅ'বিলাক চাই আছোঁ আৰু ভাল লাগে ফেচবুক ইউটিউব ইনষ্টাগ্ৰাম অঁ লাইক চাইক কৰোঁ আৰু

ঠিক আছে তেতিয়াহ'লে মই কথা পাতি জনাম তোমাক দেই অঁ অঁ অঁ বাই